মোৰ জন্তু জন্তুবিলাক বুলি ক'লে মানে মোৰ পোহনীয়া জন্তু মোৰ কুকুৰ এজনী আছে কুকুৰজনীৰ নাম মই তাইক মৰমতে তাইৰ নামটো দি থৈছোঁ জিমি আৰু জিমি মোৰ একমাত্ৰ এনেকুৱা ধৰণৰ কুকুৰ আজি তাই বয়স আজি ছবছৰ সাতবছৰমান হ'ল তাই চাৰিবাঁহ পাঁচবাঁহমান তাই পোৱালিও দিলে তাই পোৱালি দিয়াৰ আগমুহূৰ্ত্তত তাইক খোৱা বোৱা পোৱালি দিয়াকেইদিনত মই তাইক খোৱা বোৱা আৰু পোৱালি গোটেইকেইটা পোৱালি যেতিয়ালৈকে মই লোকক মানে পালিবলৈ নিদিওঁ তেতিয়ালৈকে তাইক মই হেৰিয়াৰ এনেধৰণৰ যত্ন লওঁ তাই আজিও ইমান ধুনীয়া এজনী মোৰ বান্ধৱীৰ নিচিনা আছে মই তাইক সদায় পুৱা গধূলি তাইক মই জিমি বুলি মাতি মোৰ লগতে মোৰ ঘৰৰ পৰা মই ওলালে মোৰ গেটখনৰ বাহিৰ হৈ যায় আৰু গধূলি মই সোমোৱাৰ লগে লগে তাই মোৰ লগতে ঘৰলৈ সোমায় পুৱা গধূলি তাইক খোৱা বোৱা মই ৰাখোঁ তাই বচন বৰ্তনকেইটা চাফা কৰি দিওঁ তাই শুবৰ কাৰণে বস্তাকেইটা মই চাফা কৰি দিওঁ আৰু ইমান মৰম লগা তাইক সদায় মই মাতিলে মানে মই গধূলি বেলিকা কেনেবাকৈ মই চোতালত বহি বিছনী মাৰিলে তাই মোৰ ওচৰতে আহি শুৱেহি আৰু মোৰ বাকীবিলাক জন্তু যেনেকৈ দুটামান হাঁহো পুহি থৈছোঁ হাঁহৰ লগতো মোৰ বৰ ধুনীয়া হেৰি মই সিহঁতক খোৱা বোৱা সেইবিলাক যত্ন লওঁ আগতে কুকুৰা গৰু ছাগলী সেইবিলাকো মই পুহিছিলোঁ গাঁৱত ম'হো আছিলে সেইবিলাকো মই ভাল ধৰণে তেখেতলোকৰ লগত মানে সেই জন্তুবিলাকৰ লগত মোৰ বৰ ঘনিষ্ঠ আছিলে আৰু তেওঁলোক সেই বস্তুবিলাক মই বৰ ধুনীয়াকৈ পালন পোচন কৰিব পাৰিছিলোঁ